অঁ দাদা মোৰ মানে এই পেনকাৰ্ডটোৰ উপাধি সলনি কৰিবলগীয়া হৈছিলে কোনফালে যাব লাগিব বাৰু অঁ এইফালে ন অঁ এইখন দোকানত অঁ অঁ হ'ব বাৰু মই যাওঁ দাদা মোৰ মানে হেৰি পেনকাৰ্ডটো সলনি উপাধিটো সলনি কৰিব লাগিছিলে কি কি কৰিব লাগিব বাৰু অ' আধাৰ কাৰ্ড লাগিব ন অঁ আৰু ফোন নাম্বাৰ লাগিব অঁ মই বাৰু আপোনাক দিছোঁ আপুনি কৰি দিব বাৰু